মই যে অৰ্ডাৰ দিছিলোঁ অ'প' ফোনটো যোৱাকালি মানে সেইটো আহি পাইছে ইয়াৰ যে মই বহুত মানে অসুবিধাৰ সন্মুখীন হৈছোঁ বহুতখিনি অসুবিধা মানে ইয়াৰ বিশেষকৈ বেটেৰীটো বহুত বেছি বেয়া ইয়াক মই আজি প্ৰায় এঘণ্টামানেই চাৰ্জ দিছোঁ কিন্তু মই খুব বেছি আধা ঘণ্টা মানহে ইয়াক মানে চলাব পাৰিছোঁ গতিকে এইটোতো বহুত বে বেছি প্ৰব্লেম দিছে ন আৰু ইয়াৰ যিটো মানে বে'ছটো চাউণ্ড বে'ছটো মানে বহুত বেছি অসুবিধা দিছে ইয়াৰ মই গান শুনাৰ ক্ষেত্ৰত বহুত বেছি অসুবিধা পাইছোঁ গতিকে ভাবিছোঁ যে যিহেতু অনলাইন অৰ্ডাৰ কৰিছিলোঁ মানে ইয়াক ছেভেন ডেইজ ৰিটাৰ্ণ পলিচি আছে গতিকে মই এইটো ৰিটাৰ্ণ কৰি দিম বুলিয়ে ভাবিছোঁ আৰু আৰু ইয়াক মানে আৰু বেলেগ মানুহকো ইয়াক নিকিনিবলৈ ক'ম এই ফোনটো